পোক পতংগই কামুৰিলে বিশেষকৈ বৰল মৌ এনেধৰণৰ বিষাক্ত পোক পতংগই কামুৰিলে প্ৰথমে ক'লা কচুৰ আঠা লগোৱা হয় আৰু লোহাৰ কটাৰী দি পেলাই সেক দিয়া হয় ঠাণ্ডা লাগিলে তেতিয়া বিষটো কমি যায় আৰু তাৰপিছত যদি জোকে কামোৰে তেতিয়া চূণ দিয়া হয় জোকে কামোৰা জেগাখিনিত আকৌ বিছাই ডাকিলেও ঘৰুৱাভাৱে চূণ মিঠাতেল এইবিলাক ঘঁহি লগোৱা হয়